কুকুৰা হাঁহ পুহিবলৈ মই ঠিক কৰিছোঁ এতিয়া বৰ্তমান ব্ৰইলাৰ পুহিম বুলি ভাবিছোঁ ব্ৰইলাৰটো ঘৰটো বিছফুট আৰু দহফুট বহল কৰিব লাগিব আৰু কুকুৰাটো হাঁহ কমেও দুশমান পোৱালি ল'ব লাগিব নহ'বা দিগদাৰ হয় মানে চব ফালৰপৰা হেৰি এই বেৰ চেৰ চব ভালকৈ হেৰি ঠিক কৰিবলৈও তাৰপৰা এতিয়া বৰ্তমান ব্ৰইলাৰ পুহিব হোৱাৰ পিছত ডাঙৰ হোৱাৰ পিছত মই এখন দোকান ঠিক কৰিব লাগিব তাতে কুকুৰা চুকুৰা বিক্ৰী কৰি এই পইচা চইচা কিবাকিবি কৰি এই যেনে তেনে এই পুহিলে মানে কি হ'ল আমাৰ ভাল হ'ব নহ'ব মানে কি হ'ল কুকুৰা যদি ডাঙৰ নহয় তেতিয়াহ'লে আমাৰ পোহাটো কি কয় লাভটো আমাৰ সিমান নহ'ব তেতিয়া আমি ব্ৰইলাৰটো আমি এই ওচৰৰ এই গেলেকী চাৰিআলিৰপৰা আমি কিনি নিব লাগিব পোৱালিটো তাৰপিছত এই আনি পানি ঘৰতে ডাঙৰ দীঘল কৰিব লাগিব আৰু ব্ৰইলাৰটো আছে আছে তাতে হেৰিটো কৰিব লাগিব কি কয় এইটো কইলাৰটোতো ল'ব লাগিব তাতো এই কণী চণী পুহিব লাগিব কণী ল'ব লাগিব তাতো কিমানটো ল'বপৰা যাব চাব লাগিব আমি তাতে ব্ৰইলাৰটো এতিয়া বৰ্তমান কে জিটো বেছি হৈছেতো এতিয়া তাতে অলপমান কৰি দিয়া কি কয় কটা কাটিয়ে অন্য এই জেগা আমাৰ ইয়াততো বিশেষকৈ জেগা নায়ে আৰু তাতে সেই চাৰিআলি চাৰিআলি হ'ব লাগিব দোকান দিব লাগিব তাতে দোকান চোকান দি পানি তাতে কি কয় দোকান দিব লাগিব তাতে যিটো উৎপাদন হয় তাৰপা আমি তাত কি কয় হেৰি কৰিব লাগিব কি কয় মাংসটো এই ওচৰৰ যি স্থানীয় দোকান আছে সিহঁতকো দিব লাগিব আমি নিজেও ঘৰত ঘৰ কাৰণে হেৰি কৰিব লাগিব ব্ৰইলাৰ তাৰমানে কি হ'ল এতিয়া সদ্যহতে আমি প্ৰথমতে এই হাঁহটো আমি হেৰিৰপৰা আনিব লাগিব কি কয় এইটো আমি আমি শিৱসাগৰৰপৰা আনিবলৈ তাৰপৰা গেলেকীৰপৰা আনিব লাগিব তাৰপৰা ইয়াৰ উৎপাদনটো বেছি হ'লে মানে ভাল আৰু হাঁহ কুকুৰা হাঁহটো পিছে অন্য একো নহয় ই বৰ জলদি ডাঙৰ হয় বস্তুটো ডাঙৰ হোৱাৰ পিছত মানে আমি কি কয় ব্ৰইলাটো কি কয় হেৰি দিবলৈ ভাল হ'ব কি কয় এই এই এই বিয়া চিয়া সকাম চকাম হ'লে তাত দিবলৈ ভাল হ'ব আৰু বিশেষকৈ মানে কি কুকুৰাটো মানে কি হ'ল কুকুৰাটো মানে কি হ'ল প্ৰথমতে আমি পোৱালি হেৰি হোৱাৰ পিছত মানে এই এই ডাঙৰ হোৱাৰ পিছত লাহে লাহে আমি দানাটো খুৱাব লাগিব খোৱাৰ পিছত দানা খোৱাৰ পিছত আমি মেডিচিন চেডিচিন দি আৰু ডাঙৰ দীঘল কৰিব লাগিব সদ্যহতে আমি এতিয়া কুকুৰাটো হাঁহ হাঁহটো আমাৰ এতিয়াতো এই ডাঙৰ কৰাটো ভাল আৰু বাৰিষামহীয়াত পানী দিয়াৰ লগে লগে আমাৰ এই পথাৰে চথাৰে ফুৰিব পাৰে আৰু বিভিন্ন আমাৰ ইয়াত বানপানী হোৱা জেগাবোৰ আছে সেই জেগাবোৰতো দিবপৰা হয় তাত উটি উটি যায় আমাৰ এই এই এতিয়া বৰ্তমান যে কি কয় বৰ্তমান বিক্ৰী কাৰণে আমাৰ চিন্তা কৰিবলৈ দৰকাৰ নাই আমাৰ ইয়াত মানে আমাৰ এতিয়া চাৰিআলি চাৰিআলি আছে তাৰপিছত আমাৰ বজাৰো আছে আমাৰ সিমান দিগদাৰ নাই তথাপিও তথাপিও মানে ঘৰৰ ওচৰতে দোকান এখন দি দিলে ভাল হয় আৰু আৰু বিশেষকৈ মানে কি অন্য অন্য কথা নহয় কিন্তু ব্ৰইলাৰটো ব্ৰইলাৰটো মানে কি হ'ল ইয়াৰ গুণাগুণটো অলপ ঠিক আছে তাৰ গ্ৰ'থটো ঠিক আছে আৰু এই খেতিত খানাও দেনাও খানা খুব বঢ়িয়া খায় দেনাটো মানে কি হ'ল কি কয় ইয়াৰ হেৰি দানা যিটো মানে যিটো তাৰ ভাইয়া যিটো এই গুণাগুণটো সেইটো ভাল আছে তাক আৰু প্ৰধানতে মানে কি আমাৰ এই ব্ৰইলাৰ ব্ৰইলাৰটো এটা কথা কি ইয়াৰ খুব পঁচিছ দিন ত্ৰিছ দিন আৰু নহ'বা দুমাহ বা আঢ়ৈমাহত মানে ডাঙৰ হয় তাৰ বৰ্তমান কি কয় চাহিদাটো বেছি আৰু গুণাগুণটোও বেছি আৰু এই হেৰিয়াৰ কি কয় এইটো আমাৰ কইলাৰটো কণীটো বেছি দিয়ে আৰু সি অলপ দুদিন এদিন গেপছ ৰাখি আকৌ সিহঁত কণী চণী পাৰেই সিহঁতি ইমান দিগদাৰ নাই আৰু হাঁহটো মানে কি হ'ল হাঁহটো এতিয়া বৰ্তমান এই খৰালিমহীয়া কি হয় ইয়াত হেৰিবোৰ কি কয় এই হেৰি নৈবোৰ শুকাই যায় ন তেতিয়া মানে তাত তাত পানী চৰিবলৈ অকণমান দিগদাৰ হয় ইহঁতি মানে কি হ'ল অলপ বাৰিষামহীয়া অলপ হেৰিটো কি কয় যিটো পাবলগীয়া সিহঁতৰ পানী সেইটো পানীটো বৰ ধুনীয়াকৈ পায় চবতো মানে সেই এই পানী কি কয় চৰিবলৈ মেলিবলৈ ভাল আৰু যিহেতু মানে কি সিহঁতৰ এই কয়লাৰ আৰু কি কয় এইটো চিনাহাঁহ নেকি চিনাহাঁহ চিনাহাঁহ চিনাহাঁহ এইটো আমাৰ এই বাৰিষামহীয়া পানীত বেছি মানে সিহঁতি হেৰি কৰে

দিগদাৰ হয় দিগদাৰ নহয় এই চৰি ফুৰিব পাৰে আৰু বিশেষকৈ আমাৰ এই আমাৰ ইয়াত আমাৰ এই এই বিল আছে বিলবোৰত চৰিবলৈ ভাল হয় সিহঁতৰ এতিয়া হাঁহটো হাঁহটো মানে কি হ'ল সেহেঁতি বিশেষকৈ মানে ডাঙৰ ডাঙৰ হেৰি এই বিলখনত মানে মেলি দিয়া হয় সেই মেলি দিয়ে এইটো কি কয় এই হেৰি বিলখন বিলখন মানে হেৰি কৰিবলৈ ভাল আৰু কি কয় এই পুহিবলৈ আৰু ইয়াৰ গুণাগুণটো ঠিকেই সেহেঁতি বহুত সৰু মানে কেৱল এই এই সৰু সৰু মানে কেৱল পোৱালি পোৱালি মানে হেৰি কৰিলে কি পোৱালি দিলে মানে এইটো সেই বিলখন বিলখনত যদি মানে কি হ'ল চাৰিওফালে ভেটি দিয়া হয় ভেটি দিলে মানে কি পুহিবলৈ ভাল চবফালে এই হেৰিয়ে হেৰি কৰিব নোৱাৰে কি কয় এইটো মানুহো দিগদাৰ চিগদাৰ কৰিব নোৱাৰে গতিকে সেইমতেও সেইমতেও ভাল গতিকে আমাৰ এই বিলৰ কাৰণে বহুত ভাল আৰু মানে আৰু ইয়াৰ বিশেষকৈ মানে কি বিলত মানে কি হ'ল এই মাছ মাছ চাছ কিবাকিবি খাবলৈ পায় আৰু জলদি সোনকালে ডাঙৰ হয় আৰু ইয়াৰ ঠিক দুবছৰ বা তিনিবছৰ পিছত এইটো আমাৰ এই কুকুৰাটো আৰু হাঁহটোতকৈ মানে বেছি এই উৎপন্ন হয় পোৱালি পোৱালি হওক বা হেৰি এই তেহেঁতৰ জাতৰ ক্ষেত্ৰত আমাৰ পোৱালিটো অলপ কি কয় সিহঁতৰ হেৰিটো গুণাগুণটো ভাল আছে এতিয়া আমাৰ বিশেষকৈ এতিয়া কি কয় কয়লাৰটোত ভাল এই হাঁহতকৈ বহুত মানে ইহঁতৰ বহুত বেলেগ বেলেগ সেহেঁতি মানে কি হ'ল ব্ৰইলাৰ ব্ৰইলাৰবোৰ যিমান ডাঙৰ হয় আমাৰ হাঁহ হাঁহটো এটা হাঁহৰ দাম মিনিমান এটা হাঁহৰ দাম পাঁচশ বা সাতশ দিয়ে এতিয়া এটা এটা ব্ৰইলাৰ মানে ডেৰ কে জি দুই কে জি তিনি কে জি হয় ইয়াতকৈ মানে আমাৰ হাঁহটো বেছি হেৰি আছে কি কয় এই পইচা কি কয় আমাৰ এই ৰেটটো বেছি আছে ইয়াৰ ৰেটটো মানে কি হ'ল ইয়াৰ ইয়াৰ মানে ইয়াৰ বিকিবলৈ গ'লে ইয়াক এই কি কয় চাৰি মানে হেৰিয়ামান কি চাৰিশ পাঁচশ ডেইলি বিকিব পৰা হ'ব আৰু আমাৰ এই বজাৰখন আছে আৰু বিশেষকৈ মানে আমাৰ কয়লাৰটো ঠিকে আছে আমাৰ কয়লাৰটো মানে কি হ'ল বেছি হেৰি কৰিব নোৱাৰি আৰু এই চাৰি পাঁচ এনেকুৱা মানে হেৰি হয় তো মানে আমাৰ কি হয় কুকুৰাটোতকৈ আমাৰ হেৰিটো বেছি ভাল আৰু ইয়াৰ কুকুৰা হাঁহ কুকুৰা মানে হেৰি কি কয় কুকুৰাটো মানে ইয়াৰ হেৰিটো বেছি কি কয় ইয়াৰ উৎপন্নাও বেছি আৰু ইয়াৰ চাহিদাটো ভাল আৰু বিশেষকৈ মানে আমি এই স্থানীয় যি আমি দিবপৰা সেইটো